অঁ কি কৰিছা মই বহি আছোঁ চাহ খালা অ' কথা এটা গম পাইছে নাই এই গোটৰ পৰা সকলো মানুহে মানে খানা এটা খাম বুলি ভাবিছোঁ গেৰুকামুুখত যাম বুলি ভাবিছোঁ পইচা আমি দুশ টকাকে তুলিম বুলি ভাবিছোঁ

আৰু ছালাড ভাজি এইবোৰ থাকিব আৰু

মানুহ যাব দহজনীমান

ফীক্স আমি ডিচেম্বৰৰ পঁচিছ তাৰিখ মানে খ্ৰীষ্টমাছো আছে অঁ অঁ বাছ এখনে ভাড়া কৰিব লাগিব আৰু

কস্তুৰীহঁতকো খবৰটো আজি দি দিম

ৰুটি ভাজি যোনে যি পাৰে নিব লাগে আৰু অঁ লগত ঠাণ্ডা কাপোৰ অঁ চৌকেৰাহী হেতা কটাৰী ডিছ ডিছপ'জেবল গিলাচ এইবোৰ কিনিম আৰু প্লেট গ্লাছবোৰ অঁ অঁ আমি বটলকেও নিম আৰু এই মিনাৰেলো কিনিম আকৌ

একদম গেৰুকামুখৰ পানীবিলাক এনেও চাফাই হ'ব নৈ পানীবোৰ অঁ ফটোকেই কপি মান তুলিম অঁ

অঁ অঁ আৰু হেৰি ডি জে এটাও ল'ব লাগিব অঁ নহলে পিকনিক নালাগিবই ডি জ ডি জ নিম ভাত এতিয়া আমাৰ হাঁহ মাংস আছে অঁ অঁ কি বনাবাে বা আজি অঁ অঁ ঘৰৰ মানুহৰ ভাল অঁ মোৰো ভালেই আৰু এই মিনতি যাব জানো খানলে

অঁ অঁ লক্ষীকো কৈ চাবাচোন তুমি অঁ সুতবিলাক দি দিলে ভাল আৰু গোটৰ পইচাবিলাক থাকে

অঁ বেংকতটো জমা দিব লাগে বেছি দিন নাই অঁ আৰু গোটৰ লোন দিয়াটো কি হ'ল বা দহ হাজাৰ টকাকে গছপুলিও ৰোৱালে অঁ হ'ব দিয়া